আপোনাৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰক মোৰ জীৱনৰ বিষয়ে জীৱন জীৱন বৰ অনুপম কিন্তু মই মোৰ এতিয়া মই আৰম্ভণিৰ পৰা ই কৰোঁ মই সৰুৰ পৰাই মই সৰুৰ পৰাই বৰ ল'ৰামতীয়া আছিলোঁ ল'ৰাৰ কাম কাজ কৰি বহুত ভাল পাওঁ আৰু যিহেতু আমাৰ ঘৰত মানে ল'ৰা মানুহ একজন বেলেগ মানুহ নাই আমি চাৰিটা ভনী ভিতৰত মই সৰু আৰু দাদা অকল আছিল মানে ল'ৰাৰ কামখিনি মই গোটেইখিনি কৰিব লাগে দাদা আৰু মই কিন্তু ল'ৰাৰ কাম মই ছোৱালীত কৰি ল'ৰাৰ কাম কই মই বহুত বেছি ভাল পাওঁ বৰ্তমানেও এই মোৰ সৰুতে এটা মোৰ লক্ষ্য আছিল যে মোৰ হয়তো ডিফেঞ্চ যাম নহ'লে মই খেলুৱৈ হ'ম সেই হিচাপত মই বহুতখিনি দুইটাতে সমানে আগবাঢ়ি আছিলোঁ কিন্তু জীৱন বৰ অনুপম সেই বিষয়টো মোক আগতে বহুত ভাল পাইছিলোঁ কিন্তু সেই খেলা খেলি থাকোঁতে মোৰ এটা এক্সিডেণ্ট হ'ল তাৰ কাৰণে মোৰ এটা বাটত বহুত ডাঙৰ মানে হেঙাৰৰ নিচিনা হ'ল মই পাঁচ বছৰ পুৰা মেডিকেলত ট্ৰেটমেণ্ট কৰিব লগা হ'ল সেই ট্ৰিটমেণ্ট কৰি থাকোঁতে সেই খেলাৰ খেলৰ পৰা একেবাৰে মই বাহিৰ ওলাই আহিলোঁ বাহিৰ ওলাই আহি তাৰপিছত মানে নতুন জীৱন এটা পোৱাৰ নিচিনা হ'ল মোৰ মোৰ মৃত্যুৰ পৰা বাচি আহিলোঁ বাচি আহি এতিয়া মই আৰু তাৰ পৰা ওলাই মই এনে বহি থকা নাই মই মেডিকেলত কিবা এটা ট্ৰেইনিং ললোঁ মেডিকেল নাৰ্ছিঙৰ সেই ট্ৰেইনিংটো লোৱাৰ পিছত এনেকৈ মই নলবাৰী চিভিলত এটা ট্ৰেইনিং ললোঁ নাৰ্ছিঙৰ চিভিল ট্ৰেইনিংটো শেষ হোৱাৰ পিছত মই তাতো এনে বহি থকা নাই তাৰ পৰা মই দিছপুৰ নাৰ্ছিং হোম পলিক্লিনিকত তাতে কেইমাহমান কাম কৰিলোঁ মই কাম কৰাৰ পিছত মই আৰু এটা মানে মোৰ যিটো লক্ষ্য সেইটোতো একেবাৰে ই নহ'ল একেবাৰে বিফল হ'লোঁ হৈ মই এইটোত মানে সেই কৰিলোঁ তথাপিতো মোৰ মনটোৱে মনা নাই মই মাৰ্কেটিং লাইনত মানে এইবাৰ আৰু মই মাৰ্কেটিং লাইনত আহিলোঁ মাৰ্কেটিংটো মই ভাল পাওঁ যিহেতু মই কৈছোঁৱেই মই ল'ৰাৰ নিচিনা মই ল'ৰাৰ ভাৱটো বহুত ভাল পাওঁ ল'ৰাৰ কাম কৰি মই মাৰ্কে এইবাৰ মই মাৰ্কেটিং লাইনত আহিলোঁ মই এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিলোঁ সেইটো কাম কোম্পানীত কাম কৰি মই বহুত মানে বহুতেই সুফল পাইছোঁ বা বহুত মানে নজনা কথা জানিব পাৰিছোঁ বহুত মানে মানুহক লগ পালোঁ আৰু মাৰ্কেটিঙত মানে হয় কি এটা মানুহ চিনিব পাৰি যিটো বস্তু আমি কিছুমান কামত মানে চিনিব নোৱাৰোঁ কিন্তু মাৰ্কেটিঙত সেই বস্তুখিনি চিনিব পাৰি বহুত মানুহক লগ পায় বহুত মানুহৰ পৰা বহুত শিকিব পাৰি বহুত কথা জানিব পাৰি বহুত কাক কেনেদৰে কথা ক'ব লাগে কোনজন মানুহক কেনেকে কি বিজনেছ লাইনটোত মানে মই বহুতখিনি উপকৃত হ'লোঁ সেনেকৈ মই বহুতখি বহুত টাইম মানে মাৰ্কেটিঙতে দিলোঁ মাল্টিনেশ্যনেল কোম্পানীত কোম্পানীও মোৰ পৰা বহুতখিনি পাইছে মই যিখিনি কৰিব লাগে সেইখিনি মই কৰি দিছোঁ আমাৰ নৰ্থ ইষ্টৰ ভিতৰত মই মানে ইণ ইণ্ডিয়াৰ ভিতৰত মই ছেকেণ্ড উইনাৰ হ'লোঁ আৰু নৰ্থ ইষ্টৰ ভিতৰত মই ফাষ্ট দুহেজাৰ এঘাৰ বাৰত একলগত মই দুবছৰ ছেকেণ্ড উইনাৰ হৈছোঁ অল অল অভাৰ ইণ্ডিয়াৰ ছেকেণ্ড আৰু নৰ্থ ইষ্টৰ ফাষ্ট তাক লৈ আমাৰ যিটো ডিষ্ট্ৰিবিউটৰ বা এজেঞ্চী আছিল এজেঞ্চীটো খুচ হৈছে বা ময়ো খুচ হৈছোঁ আমাৰ কোম্পানীও খুচ হৈছে তাৰ পৰা মই সেইটো কাম এতিয়াও মই বহুত ভাল পাওঁ কিন্তু এই বিবাহসূত্ৰে মই সেই কামটো বাদ দিব লগা হ'ল বৰ্তমান মই ডক্তৰৰ লগতে কাম কৰি আছোঁ এতিয়াও তথাপিতো যিটো মানে মানুহৰ এটা মানে ইচ্ছা থাকে নহয় সেই মাৰ্কেটিং লাইনটোত একবাৰ সোমোৱাৰ পিছত আৰু ওলোৱা দিগদাৰ বুলি কয় সেই মোৰো সেনেকুৱা হৈছে সদায় মাৰ্কেটিং লাইনটোৱে মোক হাত বাউলি দি মাতি থাকে কিন্তু সময়ৰ আহ্বান সময়ৰ আহ্বানত মানে কোনোতো কাৰো কাৰণে ৰৈ নাথাকে সেই হিচাপত বৰ্তমান মই মাৰ্কেটিং কামটো বাদ দিলোঁ বাদ দি বৰ্তমান মই ঘৰত আছোঁ এই সৰু সুৰাকৈ কিবাকিবি কৰি আছোঁ আৰু কিন্তু আগৰ যিটো কাম সেই কামটো মই মই ভাল পাওঁ বা মানুহক মই কওঁ মাৰ্কেটিঙত বহুতে কয় টান বুলি একো টান নহয় কামখিনি জানি বুজি ল'লে বহুত সহজ বহুত জানিব পাৰি বহুত নজনা কথা শিকিব পাৰি বহুত মানে আৰু বহুত মানে বাহিৰৰ মানুহ লগ পায় কথা কোৱাৰ ধৰণ শিকিব পাৰি মানুহৰ চাল চলন ব্যৱহাৰ গোটেইখিনি শিকিব পাৰি তাৰ পৰা বহুত মানুহে উপকৃত হ'ব পাৰে বা আজিকালি হৈছে মানুহ এতিয়া মই বহুত বছৰ আগতে মাৰ্কেটিঙৰ কামত সোমালোঁ তাৰ কাৰণে তেতিয়া ইমান ছোৱালী মাৰ্কেটিঙত যোৱা নাছিল কিন্তু মই আগতেই কৈছোঁ যে মই ল'ৰাৰ কাম কৰি বেছি ভাল পাওঁ সেয়ে মই মাৰ্কেটিং লাইনটোত গুচি গলোঁ মাৰ্কেটিং লাইনটোতো মই বহুত ভাল হৈছোঁ মানে বহুতখিনি মই উপকৃত হ'লোঁ আৰু যিহেতু মই দুইবাৰ নৰ্থ ইষ্টৰ উইনাৰ হ'লোঁ বা অল অভাৰ ইণ্ডিয়াৰ উইনাৰ হ'লোঁ সেই লৈও মই খুচ যিহেতু মই কামটো কৰিছোঁ যিকোনো কাম এতিয়া যদি মানে ভালকৈ কৰা যায় তাৰ ফল একদিন পায়ে বা যিকোনো এটা ভাল ফল পাব পাৰি সেইটোৱে মানে মই বহুত চবকে এতিয়াও ক'ব পাৰোঁ যে মাৰ্কেটিং লাইনটো বহুত ভাল কোনোবাই যদি যায় যাওক কামখিনি ভালকৈ কৰক শিকক বুজি লওক তাৰ পৰা উপকৃত হ'ব পাৰি আনকো উপকাৰ কৰিব পাৰি বহুত শিকিবও পাৰি এইখিনি মানে চবৰে কাৰণে মানে ই হয় আৰু কোনো মানুহ বহি থাকিব লগা নাই আমি মই এইটোৱে কওঁ যে আমিও বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা নাই যিহেতু মাৰ্কেটিঙত যাওঁ বা যিকোনো কাম সৰুতে চবৰে এটা হয়তো লক্ষ্য থাকে যে মই এইটো হ'ম মই সেইটো হ'ম হয়তো নহ'ব পাৰে যেনেকৈ মোৰ নহ'ল মই ডিফেঞ্চত ভাবিছিলোঁ বা খেলত ভাবিছিলোঁ খেলাতো মই ভাল আছিলোঁ তাতো মই বেষ্ট প্লেয়াৰ আছিলোঁ আগতে কিন্তু সময়ৰ আহ্বান বা এই কিবা এটা ভাগ্যত লিখা থাকে যিনো যিটো ভাবে সেইটো নহ'বও পাৰে মোৰ ভাগ্যত সেইটো নহ'ল কিন্তু সেই ভাবি মই যে বহি থাকিম সেইটো মোৰ নহয় যিটো সময়ত মই মাৰ্কেটিঙত গৈছোঁ সেইটো সময়ত মোৰ হয়তো বেড ৰেষ্ট আছিল বেড ৰেষ্টত থকাৰ নিচিনা একদম ৰেষ্টত থাকিব দিছিল কিন্তু মই হাৰ মানা নাই সেই হিচাপত মই চলি আছোঁ বৰ্তমানো মই চলি আছোঁ বৰ্তমানতো মই ভাল সুস্থ হয় এতিয়া বৰ্তমান একো অসুবিধা নাই এই মানে চবেই যাব লাগে মাৰ্কেটিঙত মাৰ্কেটিং বুলি কথা নাই যোনেই যি কাম কৰে সৰুতেই লক্ষ্য হয়তো চবেই এটা বান্ধি লয় যে মই এইটো হ'ম এইটো হ'ম হয়তো নহ'ব পাৰে সেইবুলি আমি মনৰ আশাটোৱে এইটো হ'ম বুলি ভাবিছিলোঁ নহ'লো তাকে লৈ বহি থাকি লাভ নাই সময়ত যোনে যি কাম পায় সেইটোৱে কৰিব লগে ময়ো সেইটোৱে কৰি আছোঁ এনেকৈয়ে থাকিলে সুখী আৰু